হেল্ল' ৰিমাক্ষী অঁ কি কৰিছা অঁ ঘৰতে আছা অঁ তোমাক মই বিশেষ কথা এটালৈ ফোন কৰিলোঁ অঁ তুমিটো গম পাইছাই চাগে পোন্ধৰ দিনৰ আগত মই টেক্সি এখন লোৱাৰ কথা অঁ অঁ অঁ এই খোৱাম দিয়া অঁ কথাটো হ'ল মানে এতিয়া মই ৰেজিষ্ট্ৰেশ্যনৰ আবেদনৰ প্ৰক্ৰিয়াটোৱে নাজানো মানে হয় আগতে লোৱা নাই দিয়াচোন এইখনটো প্ৰথম বাহন এতিয়া তোমাৰ ক'ৰবাত ইফালে সিফালে যাবলৈও লাগে ব্যৱসায় কামতো লাগে

তাকেই এতিয়া প্ৰক্ৰিয়াটোৱে মই ভালকৈ নাজানোঁ কেনেকৈনো আবেদন কৰিব লাগে তাকে তোমাক বোলো ফোন এটা কৰোঁ তুমিতো এতিয়া দুমাহমানৰ আগত লৈছিলা ন অঁ তুমিও টেক্সিয়ে লৈছিলা অঁ অঁ তুমিতো সেইখিনি এতিয়া ধৰা কৰিলাই যেতিয়া গোটেইখিনি বস্তুটোতো জানাই অঁ অঁ অঁ অঁ ডকুমেণ্টছ এতিয়া বাকীবোৰ সব ৰেডি আছে বাৰু অঁ অঁ অঁ আজি তুমি আবেলি ফ্ৰী আছা নেকি দুটা দুটা বা তিনিটামান বজাত হয় মই দুই বজাত তোমাৰ ওচৰত যাম নহ'লে তুমি ওলাই থাকিবা আমি দুজনীয়ে অফিচৰ পৰা আহিমগৈ লগত যদি অনলাইন কৰিবলগীয়া হয় অনলাইনো কামখিনি কৰি আহিম অঁ বাৰু অঁ সেই নতুনকৈ লোৱাৰ কাৰণে দিয়া প্ৰক্ৰিয়াটোৱে বৰ ভালকৈ ইমান ভালকৈ নাজানো ইউটিউবতো এইবাৰ চাইছিলোঁ বৰ ভালকৈ ধৰা বুজি পোৱা নাই তুমি যিহেতু নিজে কৰিছা যেতিয়া তুমিতো ভালকৈ জানিবা অঁ অঁ ঠিক আছে তুমি ওলাই থাকিবা নহ'লে দুইমান বজাত মই তোমাক তাৰপৰাই লৈ যাম পিক কৰি নিম অঁ অঁ অঁ তাকে এবাৰ কৰিলে আৰু গম পোৱা যাব আৰু কেনেকৈ পিছত ভৱিষ্যতে ল'লেও এতিয়া মানে পাৰিম আৰু অঁ অঁ দিয়া ঠিক আছে ঠিক আছে তুমি ৰেডি হৈ থাকিবা অঁ অঁ অঁ ঠিক আছে দিয়া অঁ